মই ঊল গোঠাৰ কাম কৰিবলৈ প্ৰথমতে ঊলখিনি কিমানটো জোখৰ ডাঙৰ হয় সেইটো চাই লওঁ আৰু বিশেষকৈ ঊল গোঠাৰ কামত চুৱেটাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ অলপ ডাঙৰ হ'লে ভাল হয় তেনেকৈ চুৱেটাৰ মাওফলা তেনেকুৱা ধৰণৰ বস্তুবিলাক গাঠোঁ আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চোলাও গোঠা হয় ঊলেৰেদি ৰং আমি তাত প্ৰথমতে ৰংটো মিলাই ল'ব লাগিব লগতে ঊলটো কেনেকুৱা চাইজৰ লওঁ সেইটো আমি বজাৰৰ পৰা বাছনি কৰি অনা হয় আৰু তেনেকৈ কাটি কৰি ঘৰতো আমি তেনেকৈ ব্যৱহাৰ কৰোঁ ঠাণ্ডাদিনৰ কাৰণে উপযোগী হোৱাকৈ লগতে ওচৰৰ যদি কোনোবাই বিচাৰে তেনেকৈও আমি অৰ্ডাৰ কৰিলেও তেনেকৈ মই দিওঁ আৰু ডাঙৰৰ কাৰণেও যদি চুৱেটাৰ গুঠিবলৈ কোনোবাই ধৰক অৰ্ডাৰ কৰে তেনেকৈও অৰ্ডাৰ কৰিলে মানে গাঁঠি দিয়া হয় আৰু চিলাই কাম কৰিবলৈ খুব বেছিয়ে ভাল বহুত ধৰণৰ ডিজাইন দিব পাৰি ফুলেৰে আৰু তাত আজিকালি বজাৰতো বহুত ধৰণৰ ডিজাইন দিবৰ কাৰণে বস্তু উপলব্ধ আমি প্ৰথমতে সেইখিনি ব্যৱহাৰ কৰিবলৈ কেনেকুৱা ধৰণৰ কাপোৰত কি কি দিয়া হয় কি কি দিলে আমাৰ কাপোৰবোৰ মানে বেছি ধুনীয়া কৰি ধুনীয়া হয় মানে সেইখিনি কথা আমি প্ৰথমতে মন কৰিব লাগিব আৰু তাত মানে সিটো কেনেকুৱা ধৰণৰ ডিজাইনৰ লগত কেনেকুৱা ৰঙৰ সূতা লাগিব সেইখিনি ব্যৱহাৰ কৰিব জানিব লাগিব প্ৰথমতে আৰু বিশেষকৈ ৰংটো বেছি প্ৰয়োজন ৰংটো যেতিয়া আমি ধুনীয়াকৈ মিলাই কৰি দিব পাৰোঁ বা কাপোৰযোৰ তেতিয়া বেছি ধুনীয়া দেখায় যদি ৰংটো ভাল ধৰণে মিলি নাযায় ধৰি লওক তেতিয়া কাপোৰযোৰ ইমান যিমান কষ্ট কৰা হয় সিমান কষ্টৰে দেখিবলৈ শুৱনি নহয় সেইটো কাৰণে বিশেষকৈ আমি ৰংখিনি ওপৰত বিশেষকৈ বেছি গুৰুত্ব দিব লাগে আৰু যেতিয়া এযোৰ কাপোৰ নিজে হাতেৰে কৰি ডিজাইন এটা দি পিন্ধিব পৰা কৰা হয় তেতিয়া তেতিয়া বহুত ভাল লাগে আৰু তেনেকৈয়ে যদি এযোৰ কাপোৰ পিন্ধি যোৱা হয় তেতিয়া আন দহগৰাকীয়ে দেখি তেওঁলোকো মানে বহুতো আপ্লুত হয় আৰু তেনেকৈ মই মোক অৰ্ডাৰ দিয়ে কাপোৰযোৰ কথাৰ বিষয়ে সুধি লয় তেনেকৈও মই বহুতো বহুতো মানুহক মানে এনেকৈ অৰ্ডাৰ দিয়াৰ পিছত এনেকৈ কাপোৰ কৰি মেলি দিওঁ আৰু আৰু মই ফেবিক ফেবিক কালাৰো কৰি দিওঁ কাপোৰত তেতিয়াও আমি ৰংটো বিশেষকৈ বাছনি কৰি ল'ব লাগে ফেবিক কৰিবলৈ হ'লে মানে ব্ৰাছ লাগিব আমাক চাইজ বহুত ধৰণৰ চাইজ থাকে ব্ৰাছৰ ফুলৰ আকাৰ লৈ তাত পাত আৰু এনেকৈ ওপৰৰ ফুলৰ ওপৰত সৰু সৰুকৈ দিবলৈ কোনটো চাইজৰ ব্ৰাছ লাগে ফুলটো আঁকি লোৱাৰ পিছত আমি তেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ আৰু খুব ধুনীয়া লাগে ফেব্ৰিক কৰা কাপোৰবিলাকো যেতিয়া ৰঙেৰে ধুনীয়াকৈ কৰি লোৱা হয় মিলাই মেলি পিন্ধি গ'লে মানে এইযোৰ কাপোৰ মানে বহুত বেছিয়ে ধুনীয়া লাগে তাৰপিছতো মই যিহেতু এতিয়া স্কিন পিণ্টিঙৰ বহুত মানে চলি আছে সেইটোতো মই স্ক্ৰীণ পিণ্টিং কৰোঁ স্কিন পেইণ্টিং কৰিবলৈ বহুত সহজ সহজ যদিও অলপ কষ্টও হয় যেতিয়া আমি স্ক্ৰীণ পেইণ্টিং কৰিবলৈ কালাৰ আনো কালাৰৰ লগত অলপ যিটো ৰিডিউচাৰ বুলি ৰিডিউচাৰ বুলি থাকে সেইটো আমি মিলাই ল'ব লাগে ৰিডিউচাৰ মিলাই লোৱাৰ পিছত মানে আমাৰ ৰংটো কৰিবৰ কাৰণে সুবিধা হয় মানে ভাল হয় ৰিডিউচাৰটো দিলে ৰংটো ধুনীয়াকৈ কাপোৰত মিলি যায় আৰু কাপোৰযোৰ ৰংটো যোৱাৰ কোনো সম্ভাৱনাই নাথাকে ধুনীয়াকৈ কাপোৰযোৰ লগত মিলি যায় আৰু ৰিডিউচাৰ পিছত স্কিনখন আমি ধুবলৈ কাৰণেও ৰিডিউচাৰে ব্যৱহাৰ কৰিব লাগে নহ'লে স্কিনখন মানে বেয়া হৈ যোৱাৰ চান্স থাকে যেতিয়া আমি ৰিডিউচাৰখিনি মিলাই কাপোৰযোৰ ধুনীয়াকৈ কৰি শেষ হোৱা হয় তেতিয়া স্কিনৰ স্কিনখন ভালকৈ চাফা কৰি ৰাখিব লাগে নহ'লে স্কিনখন তাতে নিজে নিজে ডেমেজ হৈ যোৱাৰ চান্স থাকে তেতিয়া তেতিয়া আৰু একো কৰিবই নোৱাৰিম ধৰি লওক সেইবাবে ৰিডিউচাৰ যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া খুব সাৱধানে ৰিডিউচাৰটো ৰিডিউচাৰটো মানে কটন কাপোৰত লগাই ধুনীয়াকৈ মানে চাফা কৰি দিব লাগে চাফা কৰি অকণমান ৰদাই ধুনীয়াকৈ আকৌ ধুনীয়াকৈ থৈ দিব লাগে তাৰপিছত স্কিন পিণ্টিং কৰাৰ পিছত অলপ কাপোৰযোৰ শুকাবলৈ দিব লাগে ৰংটো বহুত ধুনীয়া হয় আৰু তেনেকৈ মই কাপোৰ এনেকৈ থান হিচাপে আনি লওঁ বজাৰৰ পৰা বজাৰৰ পৰা থান হিচাপে আনি কাপোৰবিলাক আনি লৈ ৰং মিলাই মিলাই বহুত কাপোৰ আগতে কৰিছেও তেনেকৈ অৰ্ডাৰ যেনেকৈ অৰ্ডাৰ দিয়ে তেনেকৈও কৰি দিব পাৰি যিয়ে যেনেকৈ লাগে কটন কাপোৰৰ ৰিডিচাৰ আৰু স্ক্ৰীণ পেইণ্টিঙৰ যিটো কালাৰ আহে সেইটো আমি অনলাইন অনলাইনতো আনি ল'ব পাৰোঁ নহ'লে ওচৰৰ দোকানৰ পৰাও আনি ল'ব পাৰোঁ তেনেকৈ মিলাই মেলি আনি বহুতো কাপোৰ কাপোৰত মই কৰিছোঁ তেনেকৈ অৰ্ডাৰ দি অৰ্ডাৰ দিয়াৰ পিছত কাপোৰ কৰি মেলি বহুত ভাল লাগে ধৰি লওক তাৰপিছত লৈ কাপোৰবোৰ ৰং কেনে কিমান কিমানখিনি ৰং ব্যৱহাৰ হয় কিমানখিনি কি হয় সেইখিনি আমি হিচাপটো উলিয়াব লাগিব হিচাপটো উলিয়াই আমি আমাৰ কষ্টৰ বিনিময়তোতো কিবা এটা পাব লাগিব সেইটো হিচাপ কৰি মেলি অলপ মানে নিজৰ মানে অলপ প্ৰফিট থকাকৈ মানে আমি কাপোৰযোৰ গ্ৰাহকক এৰি দিওঁ তাৰপিছত তেনেকৈয়ে মানে কাপোৰবিলাক কৰা হয় আৰু স্কিন পেণ্টিং অকল যে কটনত কাপোৰতে কৰিব পাৰি তেনেকুৱা তেনেকুৱা নহয় আজিকালি বজাৰত পোৱা নানা ধৰণৰ কাপোৰটো স্কিন পেইণ্টিং কৰ কৰিব পাৰি আৰু কাপোৰবিলাক কৰি মই দহিও কৰি দিওঁ দহি কৰিবলৈয়ো আজিকালি বহুত ধৰণৰ সূতা আছে ধৰি লওক সূতাবিলাক সূতাবোৰ আনি নেচাকৈ আমি কিনি আনো সূতা আৰু কেজি হিচাপেও কিনি অনা হয় কিন্তু কেজি হিচাপে কিনি আনিলে সূতাবিলাক পিছত যেতিয়া থাকি যায় আমাৰ মনটো বেয়া লাগে ধৰি লওক পিছত তেনেকৈ কাপোৰ আকৌ পাবলৈও দিগদাৰ হয় সেইটো কাৰণে আমি নিজে নিজৰ সুবিধা কৰি বজাৰৰ পৰা মানে কা সূতাটো আনি লোৱা হয় আৰু সূতাটো আনি লৈ আমি প্ৰথমতে সূতাখিনি কেনেকৈ কি ধৰণে কিমান জোখত কিমান চাইজত ল'ম দহি কেনেকৈ কৰিম তেনেকৈ আমি আনি নিজে নিজৰ সুবিধা কৰি সূতাখিনি কাটি লোৱা হয় কাটি লৈ কাটি লৈ পিছত দহিবোৰ কিমান চাইজত দিম তেনেকুৱা চাইজত বান্ধি যোৱা হয় আৰু দহিবোৰত মানে বহুত ধৰণৰ ডিজাইন দিব পাৰি আজিকালি তাত মানে আজিকালি বজাৰত পোৱা মণি মণি লগায়ো দহি কৰিব পাৰো পাৰি তেনেকৈ ময়ো কৰিছোঁ আৰু তেতিয়া দহিত যেতিয়া মণি এটা এটা দি দিয়া হয় তেতিয়া কাপোৰযোৰ বহুত সুন্দৰ লাগে আৰু সেই ডিজাইনেৰে আকৌ যদি ব্লাউজতো তেনেকৈ হাতত দি লোৱা হয় তেতিয়াও বহুত ভাল লাগে মানে বহুত ধুনীয়াকৈ নিজে কাপোৰবিলাক বনাই ল'ব পাৰি আৰু যেতিয়া তেনেকৈ এযোৰ কাপোৰ বনাই দিয়া হয় নিজে পিন্ধিটো বহুত ভাল লাগে আৰু গ্ৰাহকৰ পৰাও তেতিয়া বেছি সোনকালে আমি অৰ্ডাৰ পাবলৈ সক্ষম হওঁ আৰু তেনেবিলাক কাম কৰি বহুত ভাল লাগে যেতিয়া নিজে নিজে কৰা কাপোৰে এযোৰ পিন্ধি কৰি ওলাই যাব পাৰোঁ তেতিয়া পিছত মানে আমি যিখিনি কষ্ট কৰোঁ সেই কষ্টখিনিৰ কাৰণে আমাৰ মনত নপৰে বহুত বেছি ভাল লাগে সেইটো কাৰণে নিজে যিমানখিনি কৰিব পাৰি সিমানখিনি আমি আজৰি সময়কণ উলিয়াই কৰি ল'লে মানে বজাৰৰ পৰা অনা কাপোৰতকৈ মানে নিজে কৰা কাপোৰবোৰ বেছি ভাল লাগে এই কিন্তু এটা কথা এইবোৰ যেতিয়া আমি নিজে কৰোঁ তেতিয়া নিজৰ নিজৰ নিজৰ সুবিধা হোৱাকৈ কামখিনি কৰি ল'ব লাগে আৰু মানে যদি আমাক গাহ গ্ৰাহকৰ গ্ৰাহকৰ ফালৰ পৰা কাপোৰ অৰ্ডাৰ থাকে তেতিয়া আমি প্ৰথমতে লক্ষ্য কৰি ল'ব লাগিব কাপোৰযোৰত কি কালাৰ দিম কি কি কৰিম কিমান কিমান কি কৰিলে আমাৰ কিমান লাভত থাকিব কিমান কষ্টৰ হেৰিয়ত আমি কাপোৰযোৰ দিব পাৰিম সেইখিনি গ্ৰাহকৰ লগত আমি ধুনীয়াকৈ আগতীয়াকৈ আলোচনা নিজে নিজে হিচাপ নিকাচ কৰি আলোচনা কৰি আলোচনা কৰি আলোচনাটো কৰি তেওঁক কাপোৰযোৰৰ দৰ দামটোৰ লগত কথাটো পাতি ল'ব লাগে তেতিয়া মানে সকলোখিনি কথা সুবিধা হৈ থাকে পিছৰ কাৰণে এনেকৈয়ে বহুতো আমি নিজেও লাভাম্বিত হ'ব পাৰোঁ আনৰ চকুতো আমি বহুতো ভাল ভাল কাপোৰ দেখুৱাব পাৰোঁ এনেকৈয়ে নিজে যদি কৰি যাব পাৰি তেতিয়া বহুত ভাল লাগে আৰু মোৰ পৰাও আনেও তেনেকৈ শিকিব পাৰিছে বহুতখিনি উপকৃত হৈছে মোৰ পৰা মই কোনোবা যদি মোৰ ওচৰত শিকোঁ বুলি আহে যিকোনো ধৰণৰ চিলাই মই শিকায়ো দিব পাৰোঁ আৰু ফেবিক কেনেকৈ কৰে তেনেকৈ মই দেখাব পাৰোঁ আৰু স্ক্ৰীণ পেইণ্টিং কেনেকৈ কৰিব পাৰি সেইখিনিও মোৰ পৰা বহুতখিনি কথাই মই যদি কোনোবা আহে তেনেকৈ শিকাই দিয়া হয় তেনেকৈ মানে বহুতখিনি উপকৃত হৈছে গতিকেলৈ মই এই কামখিনি কৰি খুবেই ভাল পাওঁ আজৰি সময় পালে এই কামখিনি কৰিবলৈ মোৰ ভাল লাগি থাকে বহুত বেছি ভাল লাগে এইখিনি এনেকৈয়ে মই বহুত নিজৰ খৰচটো নিজেই উলিয়াই ল'ব পাৰি পাৰোঁ ধৰি লওক কেতিয়াবা ঘৰৰ কামৰ বাবে কিছুমান থাকি যায় আকৌ নিজে সময় উলিয়াই তেনেকৈ গ্ৰাহকে দিয়া সকলোখিনি কাম কৰিবলৈ কৰিবলৈ আগ্ৰহ লগতে মই মেচিনৰ কামো কৰোঁ মেচিনত চিলাই কাপোৰ চিলোৱা কাম কৰিও বহুত বেছি ভাল পাওঁ মেখেলা চাদৰ যেনেকুৱা যিয়ে নহওক সকলোখিনি কৰি মই বেছি ভাল পাওঁ লগতে মই দহি দহিটো গাঁঠি বহুত বেছি ভাল পাওঁ যেতিয়া দহি গাঁঠি হৈ যায় তেতিয়া বহুত বেছি ভাল লাগে তেনেকৈ বহুতো গ্ৰাহক আহে গ্ৰাহকে মোক কাপোৰবিলাক দি যায় দহি গাঁঠিবৰ কাৰণে দহি গাঁঠি কাপোৰৰ লগত আমি সূতাৰ ৰং মিলাই ধুনীয়াকৈ দহি বাতি দিয়াৰ পিছত গ্ৰাহক আহে আহি কাপোৰ লৈ যায় দৰ দাম হিচাপতো আমি নিজে পাতি কৰি লওঁ আৰু এনেকৈয়ে সকলোখিনি কাম আগবঢ়াই নি আছোঁ